প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ মানুহৰ জীৱনটো বহুত সহজ সৰল কৰি তুলিছে

মানুহৰ সকলো কাম সহজ হৈ উঠিছে কামসমূ্হো বেছিকৈ হ'ব ধৰিছে আগৰ তুলনাত ইজি হৈ আহিছে সকলো কাম আগতে সকলোৰ আগতে প্ৰযুক্তি বা আহিলাসমূহো ইমান উন্নত নাছিল কাৰণে কিছুমান অসুবিধাৰ সৃষ্টি হয় এতিয়া যদি চাওঁ আমি কৃষিৰ ক্ষেত্ৰত আগতে আগতে ট্ৰেক্টৰ নাছিলে কিছুমান আহিলা নাছিলে সেইসমূহ নথকাৰ ফলত মানুহৰ টাইমটো বহুত সময়টো বহুত প্ৰয়োজন হৈছিলে বা দিবলগীয়া হৈছিলে খেতিসমূহত কিন্তু আজি আমাক সেই সময়টো বচাই দিছে প্ৰযুক্তিৰ উন্নতিৰ ফলত সেই বচাই দিছে যদি আমি এঠাইৰ পৰা আন এঠাইলৈ যাবলগীয়া হয় তেতিয়াহ'লে যাতায়তৰ অসুবিধা যানযতৰ অসুবিধা সেইসমূহ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিছে যদি আজি আমি ক'ৰবাত যাওঁ আপুনি ঘৰত বহিয়েই বাছৰ টিকেট বুকিং কৰিব পাৰে সেই জেগাত গৈ কোনখন হোটেলত আপুনি থাকিব সেইখন হোটেলত আপুনি বুকিং কৰিব পাৰে তেনেধৰণে বহুত সুবিধা কৰি দিছে ফলত আপুনি আজি কোনোবা জেগাত আছে কিন্তু সেই জেগাত সম্পূৰ্ণৰূপে বিপণী সকলো বন্ধ কিন্তু আপুনি অনলাইন অৰ্ডাৰৰ যোগে খাদ্য আপুনি মংগাব পাৰে সকলো চালি জাৰি চাই বিজ্ঞান বা প্ৰযুক্তিবিদ্যাই আমাৰ মানুহৰ জীৱনটো সহজ সৰল কৰি তুলিছে আজি যদি আমি বেংকত যাওঁ আগতে বহুত দীঘলীয়া লাইন পাতিব লাগে এটা পইচা সাধাৰণ জমা কৰিবৰ কাৰণে কিন্তু আজি আপুনি মোবাইলতে সকলোসমূহ সুবিধা পাইছে আজি পইচাৰ অসুবিধাটো অভাৱ বা অনাতনটো দেখা পোৱা নাযায় বেংকত লাইন পতাৰ প্ৰয়োজন নাই পেমেণ্টসমূহ সুবিধা হৈ গ'ল বজাৰ কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মোবাইল গুগ'ল পে' ফোনপে' আদিত পইচা পে' কৰি দিব পাৰে মানে ইজি হৈ যায় ট্ৰাঞ্জেকশ্য়নটো এইদৰে মানে মানুহৰ সহজ হ'ল দেশৰ অৰ্থনীতিও উন্নতি হয় মানুহৰ হাতত পইচা থাকিব মানুহৰ মোবাইলত পইচা থাকিব